নগৰীয়া অঞ্চললৈ সাধাৰণতে আমাৰ গাঁৱৰ মানুহবোৰ যায় আমি সেই নগৰত থাকি ভাল লাগে বাৰু লাগিলেও আমি গাঁৱত থাকি বেছিকৈ ভাল পাওঁ যিহেতু আমি গাঁৱলীয়া মানুহ আমি নগৰত শাক পাচলি এ এইবিলাক কিনি খাব লাগে আমাৰ গাঁৱত সেইবোৰ কিনিব নালাগে ঘৰ গাঁৱতেই গোটেইবোৰ থাকেই শাক পাচলিবোৰ মাছ এইবোৰ চব থাকে আমাৰ গাঁওখনত নামঘৰ দুটা আছে নামঘৰত বিভিন্ন ধৰণৰ উৎসৱ পালে সকাম পাতে নামঘৰত বৰসবাহ পাতে ভাওঁনা পাতে তাতে নামঘৰৰ সন্মুখত আমাৰ মঞ্চ আছে মঞ্চত থিয়েটাৰ পাতে ৰাস পাতে শংকৰ উৎসৱ পাতে নামঘৰত আৰু আমাৰ গাঁওখনত স্কুল আছে স্কুল অংগনৱাদী আছে এল পি স্কুল আছে এম ই হাই কেইবাখনো স্কুল আছে আমাৰ স্কুলকেইখনত থাকি খুব ভাল লাগে স্কুলৰ পৰা বহুতো ল'ৰা ছোৱালী বহুত ধুনীয়াকৈ ষ্টেণ্ড কৰি পাছ কৰিছে আমাৰ গাঁওখনত মাছ উভৈনদী হৈ আছে কাষেদি এখন নদী বৈ গৈছে নদীখনত বহুতো মাছ পায় ধৰিবলৈ গাঁৱৰ মানুহবোৰে লগ লাগি আমি তাত মাছ মাৰোগৈ গৈ আমাৰ গাঁৱত বিভিন্ন বিহু পতা বিহু তিনিটা পাতোঁ বিহু কাতি বিহু মাঘ বিহু বহাগ বিহু কাতি বিহুত আমি সকলোৱে ঘৰে ঘৰে তুলসী পূজা পাতোঁ তুলসী পূজা আমি তুলসী তলত চাকি জ্বলাওঁ বুটমাহ দিওঁ শৰাই দিওঁ আৰু মাঘ বিহুত আমি গাঁৱৰ ৰাইজে মিলি মেজি জ্বলাওঁ ৰাতি ভোজ খাওঁ বিভিন্ন ধৰণৰ পিঠা বনোৱা হয় বিহুত বহাগ বিহুত আমি সকলোৱে লগ লাগি পিনি হুঁচৰি গাওঁ প্ৰতি ঘৰে ঘৰে হুঁচৰি গাই যি পইচা পাওঁ আমি নামঘৰত দিওঁ অলপ আৰু অলপ আমি খানা খাওঁ ৰাইজসকলে লগ লাগি নামঘৰ ফিল্ডত ভাল লাগে খাই পিনি খানা খায় সকলোৱে আমাৰ যে বিহু মাৰো তাৰ পইচাৰে আমি কেতিয়াবা নামঘৰত বস্তুও কিনি দিয়া হয় আমাৰ নামখন নামঘৰখন ইমান ধুনীয়া দেখিবলৈ লাইট জ্বলাই ইমান ধুনীয়াকৈ তলখন ফ্ল' কৰি থৈছে নামঘৰটোলৈ গ'লেই ধুনীয়া লাগে সোমালেই সোমাই থাকিবই মন যায় ওলাই আহিবই মন নাযায় আমাৰ গাঁওখন বহুত ডাঙৰ হুঁচৰি মাৰোঁতে সেইকাৰণে বহুত দেৰি লাগে আমাৰ গাঁওখন হুঁচৰি মাৰি আমাৰ বহাগৰ মাহটো শেষ নহয়েই হুঁচৰি মাৰি থাকিবলগীয়াই হয় হুঁচৰি মাৰি ভোজ খাওঁ আমাৰ মাছ কিনি আনি মাংস কিনি আনি সকলোৱে লগ লাগি ভোজ খাওঁ ভাত খাওঁ গাঁৱৰ মানুহখিনি লাগি ডেকা বুঢ়া সকলোৱে লগ লাগি আমি বিহু পাতোঁ ভোজ খাওঁ আমাৰ গাঁওখনত অংগনবাদীখনত সৰু সৰু ল'ৰা ছোৱালীবোৰ যায় ৰাতিপুৱা গৈ তাত বিভিন্ন ধৰণৰ নাচ গান কৰে তাত খাবলৈ দিয়ে শিশু খাদ্য অংগনবাদী ভাল লাগে গৈ পিনি লা কণ কণ ল'ৰা ছোৱালীখিনিৰ লগত নাচ গান কৰা সেইখিনি চাই পিনি খুব ভাল লাগে এল পি স্কুলখনলৈ আমি যাওঁ মাজে এল পি স্কুলখনত ৰা ৰন্ধা ভাত শাকবোৰ ভাল লাগে কেতিয়াবা আমাক খাবলৈও দিয়ে ছাৰ বাইদেউহঁতে আমাৰ ল'ৰাটোৱে এল পি স্কুলখনতেই পঢ়ে এতিয়া তাতে আমি সকলোৱে লগ লাগি পিনি যাওঁ কেতিয়াবা কেতিয়াবা